আমাক মানে চৰকাৰে যিমান বস্তু দি আছে সেইবিলাক আমি একো পোৱা নাই যিমানবোৰ দিছে সেইবোৰ আমি একোৱে পোৱা নাই যেনেকে পাব লাগে আমি দুখীয়া ৰাইজ দুখীয়া ৰাইজ খাব পাব বুলি চৰকাৰে যেনেকে দিছে সেইবিলাক পোৱা নাই অৰুণোদয় পোৱা নাই আকৌ এইফালে আমি লোন পোৱা নাই আমি যেনেকে যিমান মানে যিমানখিনি আমি পাইছোঁ বস্তু সেই তেনেকে মানে যেনেকে পাব লাগে তেনেকে পোৱা নাই যি মানুহে পাব লাগে সেই মানুহে পোৱা নাই আমাক মানে চৰকাৰে আমাক যদি লোন দিয়ে বাৰু কিবা এটা কৰি আমি তেতিয়া এটা আমি সকাহ পাওঁ আৰু মানে লোনটো দিলে আমাক অ অলপ বেছিকৈ দিলে আমি বেছি ভাল পাওঁ কমকৈ দিলে আমাৰ অলপ হেৰি অসুবিধা হয় মানে আমি ব্যৱসায় কৰা মানুহ আমি বেপাৰটো যদি ভালকৈ চলাব পাৰোঁ আমাৰ তেতিয়া মানে আমাৰ বেছিকৈ লাগে সেইটো কাৰণে আমাৰ বেছিকৈ দিয়া হ'লে আমি ভাল পালোঁ হয় অৰুণোদয়টো পোৱাই নাই আৰু বেলেগ পইচাও পোৱা নাই বিধৱা পইচা সেইবিলাক পোৱা নাই বৃদ্ধ পইচা পাই আছে সেইবিলাক পোৱা নাই পাই আছোঁ এটাই চাউলটো পাইছোঁ তাৰপিছত একোৱে পোৱা নাই কৃষি লোন আছে সেইবিলাক আমাক কৃষি লোনৰ পইচাও আমাক দিয়া নাই মানে চৰকাৰে যদি আমাক সেনেকে দিয়া হয় আমিও এটা পাওঁ দেচোন আৰু এটা উশাহ পাওঁ আমি সেই উশাহটো পালে আমাৰ মানে যদি চৰকাৰে যদি আমাক দিয়া হয় তেতিয়াহ'লে আমি ল'ৰা ছোৱালীক বাৰু ভালকে খোৱা পিন্ধা দিব পাৰিলোঁ হয় ব্যৱসায় কৰি এতিয়া যদি আমাক চৰকাৰে নিদিয়ে আমি তেনেকৈ বাৰু ল'ৰা ছোৱালীক যেনেকৈ বিচাৰে তেনেকৈ আমিতো দিব নোৱাৰিম সেনেকে মানে আমাক যদি চৰকাৰে যদি অলপ দিয়ে তেতিয়া আমি চৰকাৰখনক আমি ভাল পাম মানে ইমান ৰাইজে পাই আছে সেইবিলাক মানে পালে অলপ ভাল পাওঁ যদি দিয়ে এইয়াই মানে